দাদা মইতো এতিয়া মোৰ গন্তব্যস্থান পালোহি এতিয়া আপোনাক ভাড়া দিব লাগে মোৰ কেছ পইচা নাই আপোনাৰ যদি ইউ পি আই পে'মেণ্ট কৰিব পৰা কিবা সুবিধা আছে আপুনি আই ডিটো দিয়ক গুগ'ল পে' ফোনপে' নহ'লে মই এতিয়া এ টি এম বিচাৰি বহু দূৰ যাবগৈ লাগিব